বৰ্তমান সময়ত প্ৰযুক্তিয়ে আমি বজাৰ কৰা বা বস্তু কিনাৰ ধৰণ সলনি কৰিছে আৰু ই আমাৰ কাৰণে বহুত সুবিধাজনকো হৈছে কাৰণ বৰ্তমান সময়ত মানুহবোৰ খুবেই ব্যস্ত যিহেতু মানুহৰ হাতত সময় খুবেই কম থাকে তেতিয়া কি হয় আমি যদি শ্বপিং মল এটাত যাওঁ বা বজাৰত গৈ আমাৰ যাৱতীয় যিবোৰ বস্তু সেইবোৰ কিনিবলৈ যাওঁ তেতিয়া আমাক বহুত সময়ৰ প্ৰয়োজন হয় কিন্তু সেই বস্তুটো যদি মই ঘৰতে বহি স্মাৰ্ট ফোনটো লৈ যদি মই কোনোবা এটা এপচত গৈ কিনিবলৈ চাওঁ তেতিয়া মই বহুতখিনি অপচনো পাওঁ বহুতখিনিৰ মাজত চিলেক্ট কৰি কৰি নিজৰ পচন্দটো ল'ব পাৰোঁ আৰু মই নিজে নোযোৱাকৈ অতি কম সময়তে মোৰ সুবিধা অনুযায়ী মই বস্তুটো অৰ্দাৰ কৰিব পাৰোঁ তাত সময়টো সময়টোও কমি আহিলে আমাৰ বেলেগ সেইখিনি সময়ত আমি নিজক বেলেগ কামতো আমি ইনভলভ কৰাব পাৰোঁ সেইকাৰণে বৰ্তমান মই ভাবো এই অনলাইন যি শ্বপিং এই শ্বপিং ব্যৱস্থাটো আমাৰ কাৰণে খুব ভাল হৈছে যাৰকাৰণে আমি নিজৰ অতি কম সময়তে আমি নিজৰ কামখিনিও কৰিব পাৰিছোঁ আমাৰ দৰকাৰী বস্তুটোও আমি ল'ব পাৰিছোঁ